ব্যৱসায় ক্ষেত্ৰত মোৰ প্ৰতিপক্ষ হৈছে তৰুণ চেতিয়া সি মোক বহুত ব্যৱসায় ক্ষেত্ৰত বহুতখিনি সুবিধা প্ৰদান কৰিছে যিখিনি কাম মই প্ৰথমে খুব কৰিবপৰা নাছিলোঁ বা শিকা নাছিলোঁ সেইখিনি সকলো মোক শিকাই দিছিল আৰু এজন আছে আপোনাৰ গৌতম নাথ যিজনে মোক বহুতখিনি বস্তুৰ ব্যৱসায় ক্ষেত্ৰত আগবঢ়াই দিছিলে যেনে আপোনাৰ এটা অৰুণোদয় কেন্দ্ৰ ল'বৰ কাৰণে মোক যিমানখিনি সুবিধা কৰি দিছিলে

যিমান মোক আই ডি প্ৰয়োজন আছিলে মানে অনলাইন ক্ষেত্ৰত অনলাইন ব্যৱসায় কৰিবৰ কাৰণে সকলো ধৰণৰ সুবিধা তেওঁলোক দুয়োজনে তৰুণ চেতিয়া আৰু এজন গৌতম নাথে সকলো ধৰণৰ সুবিধা প্ৰদান কৰিছিলে যি অঁ ব্যৱসায় ক্ষেত্ৰত বহুতোখিনি প্ৰতিপক্ষ আছে নথকা নহয় তাৰে মাজতে বিশেষকৈ তৰুণ চুটিয়া আৰু গৌতম নাথেই মোক বহুত ক্ষেত্ৰত আগবঢ়াই নিছিলে কামত যিহেতু দুইজন মোৰ ভাল বন্ধুও আছিলে সেইকাৰণে মোৰ অৰুণোদয় কেন্দ্ৰটো অনাত পাৰ্টনাৰ হিচাপে বহুতখিনি আগবঢ়াই দিছিলে বহু ক্ষেত্ৰত তেওঁলোকৰ দুৰ্বলতাখিনি বুলি ক'বলৈ গ'লে যিখিনি লোকৰ ক্ষেত্ৰত অতি শীঘ্ৰেই কোনোবা এষাৰ কথা ক'লে কেতিয়াও না ক'ব পৰা নাছিলে সকলোকে সদায় সহায় কৰাত আগ্ৰহী আছিলে যি কাৰণে মই কিবা এটা ক'লেও মোক কেতিয়াও মানা কৰা নাছিলে সেইটোৱে তেনেকুৱা বিপদৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত কিবা বাধা বিঘিনি হ'লেও তেওঁলোকে পৰামৰ্শ লৈছিলোঁ ব্যৱসায়ত যিমানখিনি শিকিবলগীয়া হৈছে সকলো ধৰণৰ তেওঁলোকৰপৰাই শিকিছোঁ মই প্ৰতিপক্ষৰপৰাই কাৰণ আজিৰ যুগত এজন তেনেকুৱা প্ৰতিপক্ষ পাবলৈ বহুত টান হয় যি নিজৰ কাম থাকিও আনক সহায় কৰিবলৈ আগুৱাই আহে যি মোক সকলো ধৰণক কথা শিকাইছে বিশেষকৈ অনলাইন জগতখনত মোক তেওঁলোক দুজনেই পহৰা দি আহিছে নহ'লে মই বিশেষ অনলাইনৰ বিষয়ে একো নাজানো যি তেওঁলোকে মোক শিকাই দিছে সেই শিকিয়ে আজি মই বহুতখিনি ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিছোঁ

ব্যৱসায়ত

কিশোৰ শইকীয়া মোৰ এজন দাদা হিচাপে তেওঁ মোক বহুতখিনি সহায় কৰিছে যি কিবা এটা নাজানিলে কল কৰাৰ লগে লগেই সকলো ক্ষেত্ৰতে মই সহায় সহযোগিতা পাইছোঁ যদি কাৰণ আজি ইমানখিনি আগবাঢ়িব পাৰিছোঁ কামত বহু ক্ষেত্ৰত লগৰসকলক ব্যৱসায় ক্ষেত্ৰত আগবঢ়াইছে সহায় আগবঢ়াইছে বিশেষকৈ এই গৌতম নাথ তৰুণ চেতিয়া এহেঁতি মোক এটা অৰুোণোদয় চেণ্টাৰ ল'বলৈয়ো বহুতখিনি সহায় কৰিছিল যি অৰুণোদয় চেণ্টাৰ লৈ আজি মই সকলো ধৰণৰ অনলাইন বিভাগত কাম কৰিব পাৰিছোঁ জাতিৰ প্ৰমাণপত্ৰ আইৰ প্ৰমাণপত্ৰ বছৰেকীয়া আইপত্ৰ সেইধৰণে সকলোখিনি কাম তেওঁলোকৰদ্বাৰাই মই কৰিব পাৰিছিলোঁ তেওঁলোকে শিকাই দিয়াৰ কাৰণে আজি গোটেইখিনি কাম মই ভালদৰে কৰিবপৰা হৈছিলোঁ যি কাৰণে মাত তেওঁলোকৰ চিৰ কীৰ্তিত্ব ভাল বন্ধু হিচাপে ভাল প্ৰতিপক্ষ হিচাপে তেওঁলোককে পাইছোঁ আৰু বহুখিনি ক্ষেত্ৰত বহুত আগবঢ়া দি নিছে মোক ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ কিবা এটা নজনা বস্তুত শিকাই দিয়াত সদায় আগবাঢ়ি আছে সেইকাৰণে বহুতখিনি কাম আমি কৰিব পাৰিছোঁ ধুনীয়াকৈ যাৰ কাৰণে আজি মই যথেষ্টখিনি মাহিলী যথেষ্টখিনি ইনকাম কৰিব পাৰিছোঁ আমাৰ এজন সৰু ব্যৱসায় ক্ষুদ্ৰ ব্যৱসায়ী হিচাপে বহুতখিনি কাম মই আগবাঢ়িব পাৰিছোঁ যি তেওঁলোকে শিকোৱাৰ কাৰণে আজি বহুতখিনি ক্ষেত্ৰতেই আপোনাৰ আগবাঢ়িব পাৰিছোঁ যেনে পে'মেণ্ট কিবা এটা অকণমান অনলাইন কামত প্ৰব্লেম হওক তেওঁক কল কৰিলে লগে লগে মোক কি কি হৈছে কি নাই হোৱা কৈ ভালকৈ বুজাই দিছে যিহেতু সেইকাৰণে মই আজিলৈকে ইমান বিশেষ প্ৰব্লেমত পৰিব লগা হোৱা নাই বহুতখিনি ক্ষেত্ৰত মোক আগবঢ়াই নিছে আৰু ভাল এজন দাদা হিচাপে বহুতখিনি মোক শিক্ষা দিছে